মই মোৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে বিশেষ একো নাই সিমানখিনি পৰিয়াল বুলি ক'বলৈ গ'লে মই মোৰ মা দেউতা আৰু ভাইটি এজন মই মোৰ শিক্ষা কমপ্লিট কৰি বৰ্তমান এজ এ প্ৰফেচৰ কাম কৰি আছোঁ আৰু মোৰ মা দেউতা মোৰ দেউতা এজন ৰিটায়াৰ্ড পাৰচন হয় আৰু মা হাউজ ৱাফ হাউজ ওৱাফ হয় আৰু মোৰ ভাইটি বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনত পি এইচ ডি কৰি আছে তাৰো আৰু এক দুই বছৰ ভিতৰত কমপ্লিট হৈ যাব ৰিচাৰ্জখিনি তাৰ পিছত সিও কিবা এটা বিচাৰিব কৰ্ম সংস্থাপনৰ বাবে আৰু মোৰ বন্ধু বৰ্গৰ বিষয়ে ক'বলৈ গ'লে কিছুমান বন্ধু আছে যিখিনিৰ লগত মই সৰুৰে পৰা ক'ব গ'লে ক্লাছ ওৱান মানৰ পৰাই মানে বহুত ভাল বন্ধুত্ব আৰু আৰু কিছুমান এনেকুৱাও বন্ধু আছে যিখিনি মই পাইছোঁ বিশ্ববিদ্যালয়ত বা বিদ্যালয়ত মহাবিদ্যালয়ত পঢ়ি থাকোঁতে সিহঁতৰ লগতো বহুতখিনি মোৰ সুখ দুখৰ কথা বা আলোচনা কৰিছোঁ তো সিহঁতেও নিজা নিজা কৰ্ম ব্যস্ততাত ব্যস্ত হৈ আছে বা সকলোৱে নিজৰ নিজৰ ব্য ব্যৱসায় নহ'লে কোনোবাই চাকৰি সেইখিনিৰ লগত জড়িত হৈ আছে যদিও আমি চেষ্টা কৰোঁ কেতিয়াবা পূজা বা কেতিয়াবা বন্ধৰ মাজত এটা ৰিইউনিয়ন পাতি চবেই সকলোৱে মিলি পেলাই এটা পিকনিক কৰোঁ সৰুকৈ বা ওচৰতে ক'ৰবাত ফুৰি আহোঁ সেনেকৈ আৰু সুখ দুখৰ কথাখিনি পাতোঁ কোনে জীৱনত কেনেদৰে আগুৱাই যায় আছে আৰু কি ভাবিছে ইয়াৰে দুজনমানে আমাৰ বিয়াও পাতিলে তো ঘৰৰ পৰা এতিয়া প্ৰেচাৰ দি আছে চা তোৰ লগৰ বোৰেও বিয়া পাতিলে তই কেতিয়া বিয়া পাতিবি আৰু মই কৈছোঁ বয়স হৈ লওক ভাইটি অলপ ডাঙৰ হৈ লওক যেতিয়া সি অলপ চাকৰি পায় যাব তেতিয়া ঘৰৰ আৰ্থিক অৱস্থাটো বেছি উন্নত হ'ব তেতিয়া মই ভাবিব পাৰিম কিবা এটা তো সকলোৱে নিজৰ নিজৰ জীৱনত সুখী আছে আৰু মই আশা কৰোঁ সকলোৱে নিজৰ জীৱনত মানে উন্নতি কৰক বহুত আগবাঢ়ি যাওক দেশৰ সুখ্যাতি এটা ৰাখক এইখিনিয়ে আৰু ক'বলগীয়া ইয়াতকৈ আৰু বেছি নাই